হেল্ল' দাদা ধেমাজি ধাবা হয়নে বিছ তাৰিখৰ কাৰণে চিকেন বিৰিয়ানী বিছ প্লেট অৰ্ডাৰ লাগিছিলে অঁ এই দহ বজা পোৱাৰ আগতে দিব পাৰিবনে এই ছমাজান পানীতোলাত দিলেই হ'ব অকণমান বেছিকৈ লোৱাৰ কাৰণে অকণমান কম মূল্য ল'ব ৰেহাই দিব